আৰু ৰঙৰ নাম ক'বলৈ গ'লে ৰঙা নীলা সেউজীয়া বেঙুনীয়া হালধীয়া গুলপীয়া আদি বিভিন্ন ধৰণৰ ৰং আছে আৰু ইহঁতৰ ধৰ্ম মই সকলো বিষয়ে নেজানো কিন্তু যিকেইটাৰ বিষয়ে জানো তাক তাকেই কৈছোঁ মই বগা ৰংটো শান্তিৰ প্ৰতিক হিচাপে ব্যৱহাৰ কৰা হয় আৰু সেউ সেউজীয়া ৰংটো আপোনাৰ খেতিৰ কাৰণে ব্যৱহাৰ কৰা হয় অৰ্থাৎ সেউজীয়া খেতিৰ শ্যামল যিটো তাৰপৰা আৰু ৰঙা ৰঙটো আপোনাৰ খং আৰু ভোক আদি কাৰণেও ব্যৱহাৰ কৰা হয় সাধাৰণতে ৰঙা ৰংটোৰ এটা চাইকলজি অলপ মই ক'ৰবাত পাইছিলোঁ যে ৰঙা ৰঙটো সাধাৰণতে হোষ্টেল অ' হোটেল ৰেষ্টুৰেণ্ট আদিবোৰত বেছিকৈ ব্যৱহাৰ কৰা হয় কাৰণ ৰঙা ৰঙটোৱে বোলে ভোকটো অলপ বেছিকৈ বঢ়াই দিয়ে নেকি ৰঙানে হালধীয়া আছিলে ঠিক অলপ পাহৰিছোঁ তাৰপৰা সেয়াই